মোৰ প্ৰিয় ঋতু বুলি ক'লে মইতো ভাল পাওঁ বসন্ত ঋতুক কিয় ভাল পাওঁ বসন্ত আমাৰ বসন্ত ঋতু পৰাৰ লগে লগে বহাগ মাহ আহে বহাগ মাহত বহাগ বিহু আহে বহাগ বিহু অহাৰ লগে লগে আমাৰ ডেকা গাভৰুৰ মন চঞ্চল হৈ পৰে বুলি আগৰ পৰাই কৈ আহিছে বিহু বুলি পেলাই আমি সকলোৱে নদী পাৰত ওলাই গৈছিলোঁ গছৰ তলত ওলাই গৈছিলোঁ যেতিয়া মই ছোৱালী আছিলোঁ তেতিয়া বিহু নাচিছিলোঁ তেতিয়া গাঁৱত যাওঁ গাঁৱত আৰু গোটেইবোৰ ছোৱালী আমি মিলি ডেকা মিলি ওচৰৰে গাঁৱৰে যোনে ঢোল বজাব জানে ঢোল বজায় পেঁপা বজাব জানে পেঁপা বজায় আমি নাচোঁ আৰু কেতিয়াবা আমি জেং বিহু মাৰোঁ গোটেইকেইটা ছোৱালী লগ হৈ সেইকাৰণে মই আচলতে বসন্ত ঋতুটোক ভাল পাওঁ বিহুটোৰ লগত যিহেতু লগ হৈ থাকে বসন্ত আহিল মানে নতুন পাত আহিল মানে গছত আমাৰ মন উদূলি মুদূলি হৈ পৰে বিহু নাচিবৰ কাৰণে আমি মানে পাগলৰ দৰে হৈ থাকোঁ আৰু ঘৰৰ কাম বন কৰিনো কোনে থাকে বিহু নাচিব পালে আৰু সাজি কাচি ওলাই যাব পাৰোঁ তাতে আৰু গোটেইবোৰ লগ হৈ নদীৰ পাৰত গছৰ তলত একেলগে হাঁহি চাহি খেল ধেমালি কৰি কিবাকিবি খোৱা বস্তু লৈ যাওঁ আমি যাৰ য'ত ঘৰত টেঙা চেঙা থাকে লৈ যাওঁ ৰ'দত বহি খাওঁ খাই নাচোঁ পানী খাওঁ নদী পাৰত নদী অলপ পানীত খেলোঁ ভাল লাগে ছোৱালীকেইজনী কেতিয়াবা নদীত নামি যাওঁ আগতেতো দমকলৰ ব্যৱস্থা নাছিল কাপোৰো লৈ যাওঁ অলপ নাচি চাচি গৰম চৰম লাগিলে তাতে গা চা ধুওঁ গোটেইকেইটা অলপমান জোকোৱা জোকোৱি খেলিলোঁ সেনেকেই মানে ভাল লাগে আৰু সেইকাৰণে ভাল পাওঁ মই বসন্ত ঋতুটোক